মই মনোৰঞ্জনৰ কাৰণে টি ভি চাই বহুত ভাল পাওঁ মই মোৰ বা ভাইটি ভণ্টিহঁতৰ লগত টি ভি চাওঁ টিভিত যিবোৰ গান দিয়ে চিৰিয়েল দিয়ে এইবোৰ চাই মোৰ বহুত ভাল লাগে আৰু এইটো ছায়ে আমি আমাৰ দিনটো পাৰ কৰোঁ